এক লাখ পাঁচ হাজাৰ তিন লাখ দহ হেজাৰ চাৰি লাখ পঁচপন হেজাৰ পাঁচ লাখ ত্ৰিছ হাজাৰ আঠ লাখ পঞ্চাছ হাজাৰ দুই লাখ ষাঠি হাজাৰ